ঐ কি খবৰ ভালনে মই ভালে আছোঁ বাৰু আমাৰ মৰাণতে ৰেষ্টুৰেণ্ট খুলিছিলে গগৈ ৰেষ্টুৰেণ্ট তোক এই শণিবাৰদিনা যোৱা দেখিছিলোঁ বাৰু কচোন কেনেকুৱা খানা বানা তাত মই মানে ফ্ৰাইড ৰাইচ চাওমিন সেইবোৰ খাম বুলি ভাবিছিলোঁ বহুতৰ পৰা শুনিছোঁ যে বৰ ধুনীয়া খানা বনায় ৰেটিঙো ৱেবছাইটত ভালে আছে তই কচোন কেনেকুৱা লাগিলে খাই ঠিক আছে বাৰু তই আৰু এবাৰ ওলালে মোক ফোন কৰিবি একেলগত যাম